হেল্ল' ছুইগি হয়নে বাৰু আজি মোৰ এটা কমপ্লেইন আছে আপোনালোকৰ ওপৰত আপোনালোকৰ যিজন মানুহে মোৰ ইয়াত বস্তুটো ডেলিভাৰী কৰিবলৈ আহিছিলে তেখেতৰ আচৰণটো ইমান বেয়া দাদা ইমান বেয়াকৈ কয় তেখেতক কিহৰ কাৰণে আপোনালোকে পঠাইছিলে নানিবচোন নপঠিয়াব তেনেকুৱা আৰু বস্তুটো দিবলৈ আহোঁতে অকণ ওপৰত দিবলৈ আহিব লাগিছিলে মই দ্বিতীয় মহলাত থাকো সেই দ্বিতীয় মহলাত থকা কাৰণে তেখেতৰ ওপৰলৈ উঠিবলৈ আপত্তি তেখেতে বস্তুটো দিয়া সময়ত আপত্তি এনেকুৱা মানুহ ডেলিভাৰী দিবলৈ আহিলে কেনেকৈ হ'ব আপোনলোকৰ কোম্পানীয়ে কি কৰি আছে আপোনালোকৰ কোম্পেনীয়ে ইয়া কিবা এটা এক্সনতো ল'ব পাৰে